হেল্ল' অঁ দাদা নমস্কাৰ ভালে আছে দাদা আচ্ছা হয় হয় হয় মই মানে কি আজি চাৰিদিনমানৰ আগতে আপোনালোকৰ এজেঞ্চীত দাদা মই গেছ বুক কৰিছিলোঁ মানে গেছটো এতিয়ালৈকে মোক ডেলিভাৰী দিয়া নাই মই জানিব বিচাৰিছোঁ মোৰ গেছটো বুকিং হ'ল নে নাই আপুনি অলপ চাই দিব নেকি অঁ কি কৈছে মোৰ ৰেফাৰেঞ্চ নম্বৰটো লাগে ন ফাইভ ছেভেন ছিক্স এইট অঁ আধাৰ নম্বৰটো লাগিব ফ'ৰ থ্ৰী ছিক্স ছেভেন আচ্ছা বুক হৈ আছে আচ্ছা দাদা মানে কি মোৰ মানে আজিৰ ভিতৰত ডেলিভাৰী দিবনে দাদা মানে কি মোৰ যিহেতু আজি মানে এটা ৰাতিলৈ মানে এটা ভোজ আছে যিহেতু মানে ধৰক মানুহ যথেষ্ট হ'ব আৰু যেতিয়া মোৰ যিটো ঘৰত গেছ আছে গেছটো শেষ হৈ গ'লে মানে যদি আপোনালোকে গেছটো মানে যথেষ্ট অসুবিধা হ'ব মই ভাবোঁ আপোনালোকে গেছটো যদি আজি দিয়ে বা দিলে মানে মোৰ যথেষ্ট উপকৃত হ'ম হয় নেকি দিব ন আচ্ছা দাদা কিমান সময়ত গেছটো দিব বাৰু মোক এবাৰ জনাব নেকি বাৰু আপুনি সাতটা বজাত আচ্ছা দাদা মানে সাতটা বজাত দিলে অকণমান মানে মোৰ অসুবিধা হ'ব পাৰিলে আপোনালোকে অকণমান আগত অলপ আগত দিব নেকি বাৰু মানে কি অকণমান আগতীয়াকৈ দিলে যিহেতু ধৰক বিভিন্ন ধৰণৰ কামো থাকে ধৰক চাহ মানুহ আহি থাকিব চাহ তাহ দিব কৰিব লাগিব মানে সেইকাৰণে গেছটো মোৰ অতি অকণমান আগত প্ৰয়োজন হৈছিলে পাৰিলে খুব অকণমান আগত দিব নেকি বাৰু দাদা